মই আৰৱ দেশৰ ডুবাইত যাব ভাল পাওঁ বা মন যায় যাবলৈ কিয় যে তাত ডাঙৰ ডাঙৰ বিল্ডিং ৰাস্তা ঘাট মানুহৰ মুখত শুনো বা এনেও কিছুমান টিভিতো কেতিয়াবা দেখোঁৱেই সেইবিলাক দেখি শুনি মানে মনটো সদায় মানে সেই আৰৱ দেশৰ ডুবাইৰ জেগাখিনিত যোৱাৰ এটা মনত বৰ হেঁপাহ কেতিয়াবা যদি যাব পাৰোঁ মই তাতে যাম বুলি মনতে স্থিৰ কৰি আছোঁ